গছ বিভিন্ন ধৰণৰ গছ ৰুই ভালে পাওঁ বিশেষকৈ গছ বুলি ক'লে মানে ফুলো আছে ফল আছে শাক পাচলি ইত্যাদি আছে গছৰ ভিতৰত কিছু গছ ৰুব পাৰি আৰু ভাল ধৰক বাৰীখন যদি ডাঙৰ হয় ভাল কাঠলৈ আগলৈ কামত অহাকৈ কাঠৰ কাঠ উৎপন্ন হোৱা গছ কিছু ৰুব পাৰে ধৰি লওক চেগুন গছ চেগুন গছ এনেই ডাঙৰ গছ তথাপিতো ৰুব পাৰে আৰু ভাল কাম দিয়ে চেগুন গছ আৰু আজিকালি ওলাইছে সাঁচিগছ সাঁচিগছৰ পৰা চেণ্টৰ উৎপাদন হয় গতিকে বৰ্তমান অসমত চলি আছে শিৱসাগৰ ডিষ্টিক্টত অলপ আৰু গোলাঘাটত অলপ বেছিকৈ হয় সাঁচিগছ গতিকে সেই গছবোৰ ৰুব বিচাৰোঁ আৰু গছ ৰুলে আমাৰ হেৰিখন পৃথিৱীখন পৃথিৱীখনৰ কাৰণে ভালেই কাৰণ বৰ্তমানতো গছ গছনি কাটি তহিলং কৰিলে চবফালে গছ কটাই হৈছে গতিকে আমি কিছু গছ ৰুব লাগে যিটো যিজোপা গছ ৰুলে আমাৰ কামত আহে সেনেকুৱা গছ ৰুব বিচাৰোঁ মই আৰু ফুল ৰুলেও কিছু ফুল দীঘলীয়াকৈ থাকে কিছু ফুল সাময়িকভাৱে থাকে দীঘলীয়া ফুল ৰোৱাটোও বিচাৰোঁ আৰু ফুলৰ সৌন্দৰ্য আছে আৰু ফুল ৰুলে ধৰক মন ফুলনিত ওলাই গ'লে বাহিৰলৈ ওলাই গ'লে ঘৰৰ পৰা বাহিৰত বাৰান্দাত ওলাই গ'লে ফুলনিখন দেখিলে মনটোও ভাল থাকে আৰু ফুলখিনি চাই ভাল লাগে আৰু ফুলত কিবা হৈছে নেকি ফুল কিবা বেমাৰ চেমাৰ হয় নিকি সেয়াও চাবলৈ মন যায় ফুল ৰুই ভালে পাওঁ ফুলত সময়মতে সাৰ দিয়া পানী দিয়া এইবোৰ চাই থাকিবলগা হয় আৰু তেনেদৰে চায়ো থাকোঁ কিছু ফুলত অলপ বেছিকৈ পোক হয় সেইবোৰ পোক পোক মৰা দৰৱ কিছু দিব লগা হয় সেনেকৈ দিওঁ দি মেলি ফুলৰ কিছু আপদাল কৰোঁ আৰু ফুল সেনেকৈ ভালকৈ ফুলাই ৰাখিব বিচাৰোঁ নোৱাৰিলেও যিখিনি পাৰোঁ সেইখিনিয়ে মই ফুলাই ৰাখিব বিচাৰোঁ আৰু শাক পাচলি হিচাপে আমাৰ কিচ্ছেন গাৰ্ডেনত যিখিনি প্ৰয়োজনীয় এতিয়া কাষতে বাৰী এখন থাকিলে তাতে ধনীয়া বেঙেনা জলকীয়া ইত্যাদি ৰুব পাৰে পালেং শাক ৰুব পাৰে মূলা লাই ইত্যাদি ৰুব পাৰে কিছু আজিকালি গোবৰ বা অন্যান্য সাৰ নাপালেও দোকানত কেঁচু সাৰ বুলি পোৱা যায় কেঁচু সাৰৰ ভাল খেতি উৎপাদন হয় আৰু ঘৰতেই উৎপাদন হোৱা কিছু থাকে কেঁচু সাৰো নিজে প্ৰস্তুত কৰিব পাৰে তাৰোপৰি হাঁহ কুকুৰা যদি পালন কৰে হাঁহৰ মলখিনিও বহুত কাম কৰে হাঁহৰ মলখিনি এঠাইত পেলাই পেলাই শুকুৱাই দিব লাগে শুকুৱাই মেলি ভালকৈ শুকাই পঁচি পেলাই শুকাই যোৱাৰ পিছত সেইটো সাৰ হিচাপে ব্যৱহাৰ কৰা হয় প্ৰথমৰ পৰা হাঁহৰ মল দিলে শাক পাচলি কিছু নষ্ট হৈ যায় সেইকাৰণে শুকুৱাই পেলাই ভালকৈ শুকুৱাই পেলাই শাক পাচলি বাৰীত দিব লাগে তেতিয়া শাক পাচলি ভাল হয় ধনিয়া দি দিলেও বা লাইশাক দিলেও গোবৰ বা কেঁচু সাৰ দি পেলাই কৰিব পাৰি আৰু ৰাসায়নিক সাৰ বাদ দি পেলাই আমি এনেকৈ কেঁচুসাৰ বা গোবৰ সাৰ দি পেলাই যিখিনি পাচলি উৎপাদন কৰি খাওঁ আমাৰ সেয়া স্বাস্থ্যৰ কাৰণে বহুত গুণে উপকাৰী কীটনাশক দৰৱ কিছু কমাই দিব লাগে তাত আমি নিম নিম নিমৰ অইল পোৱা যায় বা নিমপাতখিনি শুকুৱাই পেলাই তাক গুড়়ি কৰি সেই ছাইখিনিও ছটিয়াব পাৰি আৰু সাধাৰণতে আমাৰ চৌকাত যিখিনি চাই হয় সেই ছাইখিনিও ছটিয়ালে মানে এই কিছু পোক বোৰ মৰে আৰু তাত ৰাসায়নিক দ্ৰব্য দিব নেলাগে ৰসায়নিক দ্ৰব্য দিলে আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰহে হয় গতিকে সেইখিনি আমি এভইড কৰি চলিব লাগে